কোনো এটা জন্তু কিনাৰপৰা আৱশেষত বিক্ৰী কৰি টকা উপাৰ্জন কৰালৈকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে প্ৰথমতে কোনো এটা জন্তু কিনিবলৈ গ'লে হ'লে তাৰ পোৱালিটো চাব লাগিব কেনেকুৱা ধৰণৰ কেনেকুৱা প্ৰজাতিৰ হয় ভাল প্ৰজাতিৰ হয়নে বেয়া প্ৰজাতিৰ হয় তাৰপিছত সেই পোৱালিটো কিনি অনাৰ পিছত তাৰ প্ৰথমতে থকাৰ ব্যৱস্থা কৰি খোৱা বোৱা দানা পানীৰ যোগান ধৰিব লাগিব দানা পানী সময়মতে দিব লাগিব আৰু যাতে জন্তুটোৰ স্বাস্থ্যটো ভালে থাকে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সময়ত দৰবো খোৱাব লাগিব বেজী দিয়াব লাগিব এই বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে এটা জন্তু কিনি অনা পিছত বিক্ৰী কৰালৈকে বা টকা উপাৰ্জন কৰালৈকে এটা পোৱালি যেতিয়া প্ৰতিপালন কৰি বা পোহপাল দি এটা বিক্ৰী কৰাৰ পৰ্যায় পাইহি বা বিক্ৰী কৰিব পৰা সময় আহে তেতিয়া পোৱালিটো বিক্ৰী কৰা হয় এই সময়ছোৱাত মানে এই সময়ছোৱাত পোৱালিটো প্ৰতিপালন কৰাৰ ক্ষেত্ৰত হওক বা এই পোৱালিটোৰ যিখিনি লাগতিয়াল বস্তু এইখিনি যোগান ধৰিব লাগিব লগতে কোনো এটা জন্তুৰ বাবে প্ৰয়োজনীয় যিখিনি সামগ্ৰী দানা পানীৰ লগতে হওক বা বিভিন্ন ধৰণৰ যিখিনি লাগতিয়াল বস্তু সেইখিনিও সময়মতে যোগান দিব লাগিব শেষত জন্তুটো কিনি অনাৰপৰা কিনি আনি অনাৰপৰা যিটো বিক্ৰী কৰা হয় তাৰ ওপৰত এই যিটো টকা উপাৰ্জন কৰা হয় সেই টকাটোৱে বস্তু মানে জন্তুটোৰ বাবে যিখিনি প্ৰয়োজনীয় বস্তু অনা হয় সেইখিনিৰ ক্ষেত্ৰত সহায় কৰে বা সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি কোনো এটা জন্তু বিক্ৰী সময়ত তাৰ মূল্যটো নিৰ্ধাৰণ কৰা হয় এনেদৰে এটা জন্তু কিনাৰপৰা শেষত বিক্ৰী কৰি টকা উপাৰ্জন কৰালৈকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকে যিটো প্ৰক্ৰিয়াৰ মাজেদি গ'লে মানে জন্তুটো আমি বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ